জীৱ জন্তুৰ যত্ন লোৱাৰ বাবে প্ৰাকৃতিক আৰু জৈৱিক পদ্ধতি ব্যৱহাৰৰ কিছুমান লাভ আছে মোৰ ঘৰতে মোৰ দেউতাই এখন ব্ৰইলাৰ ফাৰ্ম খুলিছিল সেই ব্ৰইলাৰ ফাৰ্মৰ প্ৰথম বনাবৰ বাবে এডোখৰ ভাল ঠাইৰ প্ৰয়োজন আৰু তাত এটা ঘৰ আৰু ঘৰ প্ৰয়োজন হ'ব আৰু সমান্তৰালকৈ তাত ব্ৰইলাৰ পোৱালি আনিব লাগিব আৰু ব্ৰইলাৰৰ খোৱাৰ বোৱাৰ বাবে দানা সৰুতে সৰু দানা আনিব লাগে আৰু তেওঁলোকক খোৱাৰ যোগানৰ উপৰিও পানীৰ যোগান আমি দিব লাগে সেই ব্ৰইলাৰ পোৱালি যেতিয়া ডাঙৰ হ'ব তেওঁলোকৰ বাবে ডাঙৰ দানাও আনিব লাগে আৰু পানীৰ পৰিমাণো সৰহকৈ যোগান দিব লাগে আৰু তেওঁৰ লোকৰ বেমাৰ আজাৰ হ'লে নিৰ্দিষ্ট পৰিমাণৰ আমি ঔষধো ব্যৱহাৰ কৰিব লাগে ব্ৰইলাৰ পোৱালিবোৰৰ আদি মাখি চাখি নপৰিবৰ বাবেও আমি বিভিন্ন ধৰণৰ ঔষধ আমি ঘৰৰ চাৰিওফালে স্প্ৰে' কৰোঁ আৰু ব্ৰইলাৰবোৰ ডাঙৰ হোৱাৰ পিছত আমি বিক্ৰী কৰিব হোৱালৈকে তেওঁলোকক আমি দিনটোত প্ৰায় তিনি চাৰিবাৰকৈ দানা দিব লাগে মোৰ মায়ে গাহৰি কুকুৰা হাঁহ আদিও প্ৰতিপালন কৰে সেই কুকুৰা প্ৰতিপালনৰ বাবে মায়ে পোৱালিৰ পৰা চাউল দিয়ে আৰু যেতিয়া ডাঙৰ হয় ধান আদিও দিয়ে লোকেল কুকুৰাবোৰক পানী আনি নিদিলেও হয় তেওঁলোকে নিজে খাল পুুখুৰী আদিৰ পৰা পানী খায় আৰু হাঁহবোৰে চৰিবৰ বাবে এটা খালৰ প্ৰয়োজন হয় হাঁহবোৰ কো আমি সৰুতে চাউল আদি দিওঁ আৰু ডাঙৰ হোৱাৰ পিছত ধান দিওঁ আৰু তেওঁলোকে খালতে চৰে মাছ আদি ধৰি খায় আৰু আমাৰ গাহৰিও কেইটাক মায়ে ভুচিৰ লগত ভাত আদি সানি দানা হিচাবে দিয়ে আৰু দিনটোত তিনিবাৰ দানা দিয়া হয় আৰু ডাঙৰ হৈ গ'লে পৰিমাণটো বঢ়াই দানাৰ পৰিমাণ বঢ়াই দানা দিওঁ ইয়াৰ ফলত গাহৰি কিটা জলদি ডাঙৰ হয় আৰু কইলাৰ আছে কইলাৰবোৰৰ বাবেও আমি ব্ৰইলাৰৰ যি দানা সেই দানা ব্যৱহাৰ কৰোঁ আৰু ডাঙৰ হোৱাৰ পিছত ডাঙৰ দানা দিওঁ কইলাৰবোৰকো আমি তেনেদৰে পানী যোগান নিদিলেও হয় তেওঁলোকেও পানী আদি নিজেই খালৰ পৰা খাব পাৰে আৰু এইবোৰ বিক্ৰী কৰিও আমি টকা পইচা আদি উপাৰ্জন কৰোঁ যাৰ ফলত আমাৰ

এইবোৰৰ পইচা বিক্ৰী পইচা পৰাই চলিব পাৰোঁ